আমাৰ এই অঞ্চলটোত হোটেল বা হোমষ্টে যথেষ্ট পৰিমাণৰ আছে ইয়াত বিভিন্ন ঠাইৰপৰা অহা যিসকল ব্যক্তি তেওঁলোকে ইয়াত থকা মেলাৰ সুবিধা আছে তেওঁলোকে থাকিব পাৰে তাৰোপৰি তেওঁলোকে আহি এই চুবুৰীয়া যিখিনি মানুহ বা ইয়াত বাস কৰা যিসকল ব্যক্তি সেই ব্যক্তিসকলৰ লগত চা চিনাকি হয় তেওঁলোকে ইয়াত এই অঞ্চলটো ঘূৰি মেলি তাত তেওঁলোকে বিভিন্ন লোকৰপৰা তেওঁলোকে কথা বতৰা জানি লয় ইয়াৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰে তেওঁলোকে ইয়াত থাকি ই মানুহবিলাকৰ লগত চিনাকি হৈ তেওঁলোকৰ বিভিন্ন মনোভাৱ ইয়াত ব্যক্ত কৰিব পাৰে তেওঁলোকে কিছুমান সমস্যা নোপোৱা নহয় বিশেষকৈ পৰ্যটকসকলে যিখিনি আমাৰ ইয়াত হোটেল বা তেনেকুৱা হোমষ্টে আছে সেইবিলাকত তেওঁলোকৰ খাদ্য প্ৰণালী কিছু পৰিমাণে সলনি হয় আমাৰ ইয়াৰ এই অঞ্চলৰ খাদ্য তেওঁলোকে গ্ৰহণ কৰিব লগা হয় তেওঁলোকৰ দেশত বা তেওঁলোকৰ ৰাজ্যত যিখিনি খাদ্য তেওঁলোকে আহৰণ কৰে বা তেওঁলোকে খায় আমাৰ ইয়াত তেনেকুৱা যথেষ্ট পৰিমাণৰ সুবিধা নাই যি নহওক যিখিনি আমাৰ ইয়াত এই অঞ্চলৰ খাদ্য তেওঁলোকে সেই খাদ্যকে খাব লগা হয় তেওঁলোকে আহি ইয়াত থাকি মেলি সেই অঞ্চলৰ যিখিনি ব্যক্তি বা লোক তেওঁলোকৰ লগত আচাৰ ব্যৱহাৰ বা তেওঁলোকৰ যিখিনি সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকে ইয়াত চাব পাৰে তেওঁলোকে থাকে এই হোটেলবিলাকত এটাই অসুবিধা তেওঁলোকৰ যথেষ্ট পৰিমাণৰ লোক ইয়াত থকাৰ তেনে ব্যৱস্থা খুব কমেই দেখিবলৈ পোৱা যায় অৱশ্যে গোটেই অসুবিধাও নহয় কিছুমান ঠাইত এনেকুৱা সুবিধাও আছে তেওঁলোকে থাকিব পাৰে আৰু ডাঙৰ ডাঙৰ চহৰকেইখনত ইয়াত যিখিনি ব্যক্তি পৰ্যটকসকল আহে তেওঁলোকে ইয়াত থাকি থকাৰ সুবিধা আছে বা তেওঁলোকৰ খাদ্য তেওঁলোকে নিজৰ দেশৰ খাদ্যও ইয়াত পায় কিন্তু সকলো অঞ্চলতে নাপায় তেনেকুৱা সুবিধা নাই যিখিনি আছে সেইখিনি বিশেষকৈ বিদেশৰ লোকসকলৰ কাৰণে যথেষ্ট নহয় ইয়াত আৰু তেনেকুৱা বিভিন্ন হোটেল বা হোমষ্টে এইবিলাক থকাটো দৰকাৰ তেওঁলোকে এইখিনি পালে তাত বিভিন্ন ঠাইৰপৰা আহি পৰ্যটকসকলে ভাল পাব তেওঁলোকে কিছু অসুবিধা পায় আৰু এটা সমস্যা দেখা দিয়ে তেওঁলোকৰ যিখিনি ব্যক্তি পৰ্যটক আহে তেওঁলোকৰ ঘূৰা মেলাৰ কাৰণে বা তেওঁলোকে যথেষ্ট পৰিমাণৰ যান বাহন আদিৰো অসুবিধা নথকা নহয় সেইখিনিও দেখিবলৈ পোৱা যায় অসুবিধা পায় আৰু তেওঁলোকে যিখিনি আহে তাত সেই মতে থাকি মেলি বা আমাৰ ইয়াৰ খাদ্যকে তেওঁলোকে খাব লগা হয় এইখিনিয়ে